হেল্ল' অ এই আছোঁ ৰ' হেৰি খানা খাব লাগিছিলে এটা মাংস অলপ আনো এই ব্ৰইলাৰেই আনো নেকি

বা ইমান দাম বাঢ়িলে ব্ৰইলাৰৰ অ হেৰি কিমান খাচী মাংসত খাচী আকৌ খাই ভাল লাগে ন' খাব বহুত দাম বাঢ়িছেচোন বাপ অও গাহৰি ওম ব্ৰইলাৰটো মানে গাহৰিৰ সমানে হৈছে এতিয়া তেতিয়াহ'লে ব্ৰইলাৰ খোৱাতচে দেখোন লোকেল লোকেল মুৰ্গী খোৱাই ভাল যিমান যি মাংসৰ দাম বাঢ়িছে বা মানুহচোন এটা মানুহৰ অসুবিধা হৈ কিনিবই নোৱাৰিব তাতকৈ লোকেল খোৱাই ভাল নেকি ওম আগতে ব্ৰইলাৰ কিমান কম দাম লকডাউনততো বিশ টকা ত্ৰিছ টকাত খালোঁ এটা মুৰ্গী ব্ৰইলাৰ এতিয়া ইমান দাম বাঢ়িল ও লোকেলটো খোৱাই ভাল চাৰিশ টকাতে হৈ যাব তিনিশ টকা দি ব্ৰইলাৰ খোৱাতকৈ অ সবৰ পৰা ল'লে হ'ল এক কিলো হ'লেই হ'ল চাৰিশ টকা ব্ৰইলাৰ মইও লোকেল মুৰ্গী খাম চাৰিশ টকা ওম সবৰ পৰা উঠাই ল'ম পাঁচজন থাকিলে মিলাই ল'ম আৰু বহুত দাম এই খাবই নোৱাৰি আৰু দে